অ মই আৱৰ্জনা মানে বহুত প্লাষ্টিকৰ বটল মানে চিপছৰ প্লাষ্টিক তাৰ পাছত চিপছৰ থোহাই চোহাই দি বহুত বস্তু বনাইছোঁ মানে মানুহৰ মানে প্লাষ্টিকৰ বটলেদি বনাইছোঁ এই পানী থোৱা সেই তাৰ নেক্সট ফুলদানি ফুল যে থয় প্লাষ্টিক বটলটো ওপৰ ওপৰৰ খিনি কাটি তলৰখিনি দি যাতে এই এটা টেমাহেন হয় তাতে বস্তুখিনি মাটি চাটি দি এ ফুলদানি বনাই থ'ব পাৰি মানে ফুলদানি বনাব পাৰি তাৰ পাছত প্লাষ্টিকৰ থোহাবিলাক মানে যক লগে লগে এটা মানে সেই বনাইছোঁ প্লাষ্টিকৰ আঠা লগাই লগাই তাৰ নেক্সট মানে পেলাই দিয়া হেই কাগজ চাগজ কাৰ্ডবৰ্ডেদি মানে এ জীৱ জন্তু থাকিব পৰা মানে ঘৰ সৰু মানে এ কুকুৰবিলাক মানে থাকিব পাৰে আশে পাশে যে কুকুৰবিলাক ঠাণ্ডা দিনত থাকিব পৰাৰ কাৰণে যে সেইটো মানে ঘৰ এটা বনাই লৈছোঁ মানে চেল্টাৰ হেন টাইপৰ তাত থাকিব পাৰে সোমাই চৰাই চ চৰাইৰ কাৰণে চৰাইৰ মানে পানী খোৱাৰ কাৰণে বস্তু কিছুমান মানে এ ডাঙৰ ডাঙৰ বটল চটল পেলাই দিয়ে সেইটো মাজেদি কাটি পানী থৈ মানে গৰম দিনত মানে মানুহবিলাকে চৰাইবিলাকক খেদি দিয়ে দেচোন কিন্তু তাতে আমি পানী থ'ব লাগে সেইটো আমাৰ মানে নিয়ম যিমান যি হওক মানুহক মানৱ ধৰ্ম হিচাপে আমি মানে চৰাই চিৰিকতিকো দিব লাগে এতিয়া আমি খাদ্য চাদ্য দি যাওঁ মানে দিওঁ তাৰ পাছত চৰাইবিলাকৰ মানে সহায় কৰিব লাগে তাৰ নেক্সট আমি জীৱ জন্তুৰ কাৰণে নলা নৰ্দমাত যে কিছুমান বেয়া বেয়া প্লাষ্টিক স্লাষ্টিক পেলায় সেইখিনি আমি এই চাফা কৰি তাতে আমি মানে জীৱ জন্তুবিলাক থাকিব পৰা জেগা কৰি দিছোঁ তাতে আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰি কাৰ্ডবৰ্ড ব্যৱহাৰ কৰি মানে চেল্টাৰ বনাই দিছোঁ ঘৰ চৰ বনাই দিছোঁ সেনেকৈ মানে থাকিব পৰাকৈ জীৱ জন্তুবিলাকে আৰু মোৰ ঘৰটোত মানে বহুত মই এ পেলনীয়া সামগ্ৰী দি বনাইছোঁ যেনে ঘৰৰ মানে পেলনীয়া প্লাষ্টিকেদি সেইদি গছ গছনি যে সৰু টাব টাব বনাইছোঁ টাব মানে তাতে ফুল চুল থ'ব পাৰি তাৰ মানে আশে পাশে মানে

বনাইছোঁ তাৰ পাছত আমি বিভিন্ন মানে সেই লোহা চোহা যে পেলাই দিয়ে সেই লোহাই দি আমি সেই কৰিছোঁ আমি চাবি ৰিং তাবি ৰিং বনাইছোঁ তাৰ মানে বহুত মানে মানুহবিলাকে পেলাই দিয়া কি বোলে প্লাইৱোড চাইৱোড প্লাইৱোডত দি আমি আমাৰ মানে পোহনীয়া জীৱ জন্তুকেইটাৰ কাৰণে ঘৰ বনাইছোঁ সেই বনাইছোঁ আৰু আমাৰ আশে পাশে যে পেলাই দিয়ে ডাঙৰ ডাঙৰ মানে কাৰ্ডবৰ্ড কাৰ্ডবৰ্ড তাতে সেইবিলাক কাটি আমি তাতে বুকচেল্ফ বনাইছোঁ মানে বুক চুক থ'ব পৰা জোতাবিলাক যে ঠাকে ঠাকে থ'ব পৰা তাৰপিছত বিভিন্ন ডিজাইনৰ বস্তু বনাইছোঁ তাৰে নেক্সট আমি বনাইছোঁ সেই কি বোলে বিভিন্ন সেই আশে পাশে থকা বস্তু যেনে কাঁচ চাঁচ পেলাই দিয়ে সেই কাঁচটো মানে ব্যৱহাৰ কৰি মানে আমি সেই কাঁচৰ আশে পাশে আমি মানে কাঁচেদি এটা সেই ৰাউণ্ড কৰি দিয়ে তাতে মানুহবিলাকে যাতে য'ত ত'ত আহিব নোৱাৰে তাতে আশে পাশে আমি ৱালে স্বালে তাৰে নেক্সট আমি বিভিন্ন ধৰণৰ সেই কৰিছোঁ কি বোলে এই কাৰ্ডবৰ্ডেদি কাটি কাটি প্লাষ্টিকেদি সেই কৰিছোঁ